মোৰ ব্যৱসায়ত জীৱ জন্তুবোৰ মই নিজে যত্ন লওঁ নিজে যত্ন ল'ম মোৰ বৰ্তমান গাহৰি আছে পাঁচটা তাৰে দুজনী মাইকী তিনিটা মতা মতাকেইটা মতা গাহৰিকেইটা বিক্ৰী কৰিবৰ বাবে ৰাখিছোঁ আৰু মাইকী গাহৰিকেইজনী মই পোৱালি দিয়াওঁ ছমাহৰ মূৰত এজনী গাহৰিয়ে দহটা বাৰটা পোৱালি দিয়ে এবাৰ পোৱালি বিক্ৰীয়ে মোৰ পঞ্চাছ ষাঠি হাজাৰ টকা পাওঁ গাহৰিৰ আৰু গাহৰি গঁৰালটো পকা কৰি দিছোঁ ৰাতিপুৱা সদায় পানী মাৰি চাফা কৰোঁ আৰু গাহৰিক দিনটোত তিনিবাৰকৈ দানা দিওঁ ৰাতিপুৱা দুপৰীয়া আবেলি গাহৰি গঁৰালটো খুব চাফা কৰি ৰাখিবলগীয়া হয় নহ'লে গোন্ধ ওলায় তাৰপৰা সিহঁতৰ লেতেৰাবোৰপৰা এটা দুৰ্গন্ধ ওলায় সদায় পানী দি চাফা কৰিব লাগে আৰু গাহৰিবোৰক সদায় মই গা ধুৱাওঁ পানী মাৰি চাফ চিকুণ কৰি ৰাখোঁ গাহৰি বিকিও মই বছৰি লাখৰ ওপৰত ইনকম কৰোঁ আৰু মোৰ ছাগলী বৰ্তমান আছে দহজনী ছাগলী গঁৰালটো মই সদায় ৰাতিপুৱা ঝাৰু চাৰু মাৰি চাফা কৰি ৰাখোঁ ছাগলী ঘাই ছাগলীয়ে দহজনী পোৱালিও আছে পাঁচজনী দুটা দুটাকৈ বৰ্তমান খাচী ছাগলী নাই বাৰু ডাঙৰ পাঠা এটা আছে সঁচৰ কাৰণে ৰাখিছোঁ খুব ধুনীয়াকৈ পুহিব পাৰি আমাৰ এই ঠাইডোখৰ খুব মুকলি হাকলি ঠাই ওচৰতে ডাঙৰ পথাৰ আছে ছাগলীবোৰ মেলি চৰাব পাৰি ৰাতিপুৱা মেলি দিওঁ আবেলি আহে ঘৰলৈ আহি অহাৰ পিছত দানা দিওঁ পানী দিব লগা হয় দানা দিব লগা হয় চাপৰ খোৱা হয় ঘাঁহ বিশেষকৈ কাটি দিব লগা নহয় মুকলি ঠাইত ছাগলী মেলি দিয়াৰ লগে লগে চৰি ধুনীয়াকৈ আহে একো অসুবিধা নাই আৰু গৰু আছে মোৰ বৰ্তমান তিনিজনী গাই গাখীৰ খীৰাওঁ গাখীৰ বিকিও ডেইলি মই পাঁচশ টকামান পাওঁ গাখীৰত ডেইলি পাঁচশ টকা গাখীৰ ষাঠি টকা লিটাৰকৈ বিকো এজনী গৰুত তিনি লিটাৰতকৈ বেছি ওলায় গাই গৰুৰ গাখীৰ অকণমান জাৰ্চি টাইপৰ গৰুকেইজনী গৰুকেইজনীও মুকলিকৈ এৰি দিওঁ মুকলি পথাৰত চৰি আহে আহি গধূলি হ'লে দানা পানী খুৱায় বান্ধি থ'লে হৈ যায় আমাৰ ঠাইখন জীৱ জন্তু পুহিবলৈ খুব ভাল ওচৰতে বাগান আছে বাগানতো চৰি আহে মুকলি ঠাই আছে চৰিবৰ কাৰণে ইমান অসুবিধা নহয় গৰু গাই পুহিবলৈ হাঁহ কুকুৰা পুহিবলৈ অসুবিধা নহয় গাহৰি পুহিবলৈও অসুবিধা নহয় খুব ধুনীয়া ঠাই ছাগলীবিলাকে দিনত একদম মুকলিমূৰীয়াকৈ চৰি আহেগৈ বাগানৰ মাজত চৰি মেলি গধূলি আহিলে দানা পানী দি বান্ধি থ'লে হৈ যায় একোৱে অসুবিধা নাই বাৰু গাহৰি বিক্ৰীও খুব ধুনীয়া পইচা এটা পাই আছো গোটেই ঘৰখনৰ ইটো সিটো বস্তু লোৱা ঘৰ দুৱাৰ বনোৱা একো অসুবিধা নহয় ল'ৰা ছোৱালী স্কুললৈ যোৱা ফিজ দিয়া কিবা দিয়া গৰু ছাগলী বিকিয়েই কৰি আছো গাখীৰ বিকো আৰু এইফালে গাহৰি পোৱালি বিকা হয় গাহৰি মাংস কৰিবলৈ নিয়া বেপাৰীকো দিয়া হয় মতা গাহৰিবিলাক তেনেকৈ বেপাৰীকো বিক্ৰী দিওঁ মাইকীকেইজনীক পোৱালি দিয়াওঁ ছমাহৰ মূৰে মূৰে পোৱালি দিয়ে ছমাহৰ মূৰত এজনী মাইকী গাহৰিয়ে ষাঠি হাজাৰ পঞ্চাছ হাজাৰ টকা ইনকম কৰিব পাৰি পোৱালি বিক্ৰী কৰিয়ে এজনীৰপৰাই ঠিক তেনেকৈ ছাগলীও তিনিমাহ তিনিমাহ পিছত আকৌ পোৱালি দিয়া হেৰি হয় তিনিমাহতে পোৱালি দিয়ে পোৱালিবোৰো ডাঙৰ কৰি তেনেকৈ খাচী কৰিও খাচী ছাগলীও বিকা হয় অন্যভাগেও বিকা হয় মাইকী ছাগলীও বিকো তেনেকৈ ঘাইকেইজনী কিন্তু থৈ দিওঁ সঁচলৈ বুলি ধুনীয়াকৈ তেনেকৈয়ে আৰু ঘৰখন চলি আছো আজি গাড়ী ইনষ্টলমেণ্ট মৰা ঘৰ দুৱাৰ বনোৱা সকলো ক্ষেত্ৰতে এই হাঁহ কুকুৰা গৰু ছাগলী পালন কৰিয়েই চলাই আছো আৰু ঘৰখন তেনেকৈ একো বাহিৰা ইনকম নাই জীৱ জন্তু পুহিয়েই কৰি আছো আৰু বাকী বেলেগে একো ইনকম নাই গৰু গাখীৰ বিকিও ভালেমান টকা ইনকম কৰোঁ দেই গাখীৰ ঘৰত খাবলৈও হয় পনীৰো বনাওঁ পনীৰো বিক্ৰী কৰোঁ গাখীৰৰ পনীৰ বনায় দৈয়ো দৈ কৰিও বিকো দৈ দৈ এক কেজি দৈৰ দাম এশ টকা পাওঁ এক লিটাৰ গাখীৰত কিন্তু ষাঠি টকা এক কেজি দৈত কিন্তু এশ টকা পাওঁ যথেষ্টখিনি পইচাও পোৱা যায় গৰুক কিন্তু অলপ ঘাঁহ কাটি খুৱাব লগা হয় বাৰু মাজে মাজে খেতিৰ দিনকেইটাত গৰু বান্ধি থ'ব লগা হয় ঘাঁহ কাটি দিয়া হয় দানাও দিব লাগে তেতিয়া দুই টাইম দানা দিওঁ তেতিয়া কিন্তু এতিয়া বৰ্তমান মুকলি দিন নহয় এতিয়া অকণমান মেলি দিব পাৰোঁ এতিয়া এক টাইম দানা দিলেই হৈ যায় গধূলি টাইমটোত দানা দিওঁ আৰু আৰু দিনত দিব লগা নহয় যেনিবা ছাগলীকো ঠিক তেনেকৈ ৰাতিপুৱা মেলি দিওঁ আবেলি এবাৰ দি দিওঁ দানা হৈ যায় কিন্তু ছাগলীৰ গঁৰালটো খুব ওখকৈ বনোৱা হৈছে ওপৰত চাং দিয়া হৈছে চাং এনেকৈ খটখটি লগাই দিয়ে উঠি যায় আকৌ এনেকৈ খটখটিয়ে দি নামি আহে গঁৰালটো কিন্তু ৰাতিপুৱা ডেইলি চাফা কৰোঁ সদায় চাফা কৰিব লগা হয় চাফা নকৰিলে গেছ হয় গেছ হ'লে মানে ছাগলীৰ বেমাৰ হয় ঠিক গৰু গোহালিতো সদায় ৰাতিপুৱাই চাফা কৰোঁ চাফা কৰি ৰাতিপুৱা ঝাৰু চাৰু মাৰি চফা কৰি দিওঁ তেতিয়া গৰু থাকি ভাল পায় মুকলি হাকলি হৈ থাকিলে গৰুৱেও ভাল পাই থাকি ছাগলী গঁৰালটো কিন্তু সদায় চাফা কৰিব লাগে ছাগলীৰ যি পেচাব আৰু ছাগলীৰ যি লেটিন কৰে সেইখিনি পৰি থাকিলে গেছ হয় গতিকে সদায় চাফা কৰি আঁতৰত পেলাই দিব লগা হয় নহ'লে ছাগলী ফাপৰে খোৱা বেমাৰ এটা হয় তেনেকৈ আৰু গৰু ছাগলী সকলোকে ভিটামিনযুক্ত কেলছিয়ামো খোৱাওঁ মাজে মাজে দানাৰ লগত ছাগলী পেলু দৰবো খোৱা হয় পেলু হয় ছাগলী পোৱালিবোৰ পেলু দৰব খুৱাই আকৌ লিভাৰ টনিকটো খুৱাই দিওঁ খুৱাই তেনেকৈ মাজে মাজে কেলছিয়ামটো দি থকা হয় ছাগলীক তেনেকৈ আৰু কৰি আছো আৰু বৰ্তমান

বৰ্তমান ঠিকেই আছে সকলোখিনি জীৱ জন্তু মোৰ একো বেমাৰ আজাৰ হোৱা নাই বৰ্তমান মাজতে ছাগলী এজনী কিবা এটা হৈছিলে আৰু অকণমান এতিয়া দৰব চৰব বেজী চেজী দি ভাল হৈছে আৰু তেনেকৈ গাহৰিও ঠিক তেনেকৈ মাজে মাজে পেলুৰ দৰব খুৱাই থকা হয় তাৰপিছতে আপোনাৰ হেৰি কেলচিয়ামো খুৱাওঁ মাজে মাজে লিভাৰ টনিকো দিওঁ পেলু দৰব খোৱাৰ পিছত পেলু হ'লে গাহৰি হওক ছাগলী হওক অকণমান ডাঙৰ হোৱাত বাধা আহে গতিকে পেলুৰ দৰবটো মাজে মাজে খুৱাই থাকোঁ খুৱাই লিভাৰ টনিক দি দিওঁ খাবলৈ তেতিয়া ধুনীয়াকৈ থাকে আৰু গৰু বিশেষকৈ ইমান এটা হেৰি নাই বাৰু বেমাৰ আজাৰ গৰুৰ গৰুকেইজনী বাৰু বৰ্তমানৰলৈকে ঠিকে আছে গৰু খুব ধুনীয়াকৈ গৰুকেইজনী আছে বেমাৰ আজাৰ নাই তেওঁলোকক বাৰু ইমান যত্ন ল'ব লগা নহয় গাহৰি ছাগলীক অলপ বেছি ল'ব লগা হৈছে বিশেষকৈ গাহৰিটোক বেছি যত্ন ল'ব লাগে দানা পানী সঘনে দিব লাগে ছাগলীয়ে নিজেও চৰি আহে গৰুও চৰি আহে বাৰু